তেতিয়া বেমাৰ আজাৰ সৰু সুৰাকে যদি হয় আমি ধৰি লওক ওচৰৰ হস্পিটেললৈকে লৈ যাওঁ যদি শৌচ বমি কিবাকিবি ইত্যাদি হয় তেতিয়াহ'লে ওচৰৰ খনলৈকে লৈ যাওঁ যদি অকমান ডাঙৰ ডাঙৰ হয় মানে প্ৰেছাৰ চেচাৰ প্ৰেছাৰ চুগাৰ কিবা কিবি ইত্যাদি যদি ডাঙৰ বেমাৰ হয় তেতিয়া আমি আঁতৰৰ সেই এশখন বিচনাযুক্ত লৈ এম্বুলেন্সেৰে লৈ গুচি যাওঁ তাৰপিছত আমি কিন্তু ঘৰুৱা বেমাৰো কিছুমান চিকিৎসা ঘৰতেই কৰোঁ ঘৰত যদি এই ঘৰুৱা দৰব চৰববিলাকত যদি ভা ভাল হৈ যায় তেতিয়া ক'লৈকো নিনিও যদি ভাল যদি নহয় তেতিয়া ধৰি লওক ওচৰৰ খনলে লৈ গুচি যাওঁ আৰু তাতকে যদি ডাঙৰ ডাঙৰ হয় ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ বেমাৰ হয় তেতিয়াহ'লে কিন্তু এইটো এশখন বিচনাযুক্ত লৈ লৈ গুচি যাওঁ আৰু আৰু সৰু সুৰা বেমাৰবিলাক বাৰু সেই গাঁৱলীয়া কিছুমান দৰবতো ভাল হৈছে বা ভাল ভাল কৰিছোঁ আৰু আমি নিজেও ধৰি লওক নিজৰ হ'লে নিজেও ধৰি লওক গোটাই পিটাই আমি ধৰি লওক ঘৰতে চিকিৎসা কৰি ঘৰতেই খাওঁ আৰু সেইমতে ধৰি লওক আৰোগ্যও হৈছোঁ বা লোককো আৰোগ্য কৰিছোঁ তাৰপিছত আকৌ এই আমাৰ ওচৰৰ যিখন হস্পিটেল তাতো ধৰি লওক আৰোগ্য হয় যদি ডাঙৰ বেমাৰ নহয় ডাঙৰ বেমাৰ হ'লেহে যেনিবা আঁতৰৰ খনলৈ লৈ গুচি যাওঁ আৰু একেবাৰে যদি তাতকে বেছি ডাঙৰকে হৈ যায় তেতিয়াহে আমি মাজুলীৰ পৰা এই যোৰহাট জিলালৈ এম্বুলেঞ্চেৰে আকৌ লৈ গুচি যাওঁগে আৰু তেতিয়া যেনিবা কিবা ছিৰিয়াছৰ সময়তহে মানে আমাৰ মাজুলীৰ পৰা যদি লেখি দিয়া হয় তেতিয়াহে বাহিৰলে গুচি যাওঁগে